যাত্ৰীবাহী বাছৰ কথা ক'বলৈ গ'লে মই নৈশ বাছ বা নিশাৰ বাছত যাত্ৰা কৰি ভালপাওঁ প্ৰথমতে ক'বলৈ যদি মই যাওঁ যে চালকজনৰ কথা তেওঁ যথেষ্ট পৰিমাণৰ জ্ঞান শিক্ষা আহৰণ কৰিছে সেই গাড়ীৰ চালকৰ যোনটো ভূমিকা যিটো ভূমিকা তাৰ ওপৰত যথেষ্ট পৰিমাণৰ তেওঁৰ জ্ঞান আৰু শিক্ষা আছে আৰু সেই নৈশ বাছসমূহৰ চালকসকলৰ যোনটো ভূমিকা সেয়া সেয়া তেওঁলোকে সুচাৰুৰূপে পালন কৰে যদি ক'বলৈ যাওঁ মই যাত্ৰীসকলৰ আসনৰ কথা আসনসমূহ যথেষ্ট পৰিমাণৰ আৰামদায়ক হয় সকলো যাত্ৰীৰ বাবে সেই গোটেই যাত্ৰাটো নিয়াৰিকৈ পালন কৰাত আসনসমূহৰ এটা ডাঙৰ ভূমিকা আছে ওপৰত থকা ষ্ট'ৰেজ কেৰিয়াৰ মই যিমানবোৰ বস্তু তাত যিমানবোৰ বস্তু কঢ়িওৱা হয় মোৰ লগত যিমানবোৰ বস্তু লাগতিয়াল বস্তু নিওঁ মই যাত্ৰাটোত গতিকে সুবিধাজনক হিচাপে সেই নৈশ বাছসমূহত মই সেই সা সুবিধাখিনি পাওঁ যাতে মোৰ লাগতিয়াল বস্তু মোৰ বেগ যিমানবোৰ লাগতিয়াল সা সামগ্ৰী সকলো নিয়াৰিকৈ মই লৈ মোৰ লগত সেই যাত্ৰাটোত লৈ যাব পাৰোঁ খিৰিকী সেই খিৰিকীসমূহ যাত্ৰীবাহী সেই বাছখনৰ খিৰিকীসমূহ যথেষ্ট ডাঙৰ আহল বহল হয় যাৰ জৰিয়তে বতাহ উশাহ নিশাহ এইসমূহ এনে যাত্ৰীসকলৰ গাত লাগে স্পৰ্শ কৰে আৰু বহুতো নিয়াৰিকৈ আমাক সেই যাত্ৰাটো কৰিবলৈ আমোদ প্ৰদান কৰে বেছিভাগ নৈশ বাছ আৰু আপোনাৰ মই যিমানখিনি যাত্ৰা কৰিছোঁ সকলো মই জনাত ডিজেলৰ দ্বাৰা চলে মই নৈশ বাছ তথা নিশাৰ বাছৰ যাত্ৰা কৰিছিলোঁ তেজপুৰৰ পৰা শিৱসাগৰলৈকে